প্ৰায় মই বেছি দিনৰ কাৰণে বাহিৰলৈ নাযাওঁ কিন্তু যেতিয়া মই যাওঁ তেতিয়া মই কোনোবা ধৰা মালি ৰাখোঁ যি যিয়ে মোৰ গছ গছনিবোৰ ভাল দৰে ধ্যান ৰাখিব পাৰে ভালদৰে পানী দিব পাৰে সাৰ দিব পাৰে আৰু যদি মই কাকো নাপাওঁ তেনেহ'লে মই গছৰ মই তাবটোৰ তলত এটা কিবা এটা পাত্ৰত মই পানী দি থৈ যাওঁ সেইটোৱে অলপ অলপকৈ শুহি লৈ থাকে আৰু মই কেতিয়াবা মোৰ ঘৰত মানুহ থাকিলে মাহঁত থাকিলে তেওঁলোকেও মোৰ গছ গছনিবোৰৰ ধ্যান ৰাখে মই যেনেদৰে ৰাখোঁ তেওঁলোকেও তেনেদৰে ধ্যান ৰাখে আৰু যিহেতু মই গছ গছনিবোৰ খুব ভালপাওঁ সেইকাৰণে মই খুব ধ্যান ৰাখিব বিচাৰোঁ আৰু মই প্ৰায় গছ গছনি কেইডালৰ কাৰণে মই বেছিদিন ক'তো থকাকৈ নাযাওঁ কিন্তু কেতিয়াবা যদি মই বহুত দিনৰ বাবে থাকিব লগা হয় তে ঘৰৰ মানুহে মোক এইটো বহুত সহায় কৰে আৰু যদি মোক আকৌ ঘৰৰ মানুহৰ যদি কাৰণে আজিকালি বহুত বিজি বহুত কামত গতিকে মই যদি কাকো নাপাওঁ তে মই হাজিৰা মানুহ লগাই কিনে মালি লগাই কিনে এবাৰ ৰাতিপুৱা এবাৰ সন্ধিয়া টাইমত মই আহিব দিওঁ আৰু গছ গছনিবোৰ ভালদৰে চাব দিওঁ আৰু যেতিয়া মই ঘৰত থাকোঁ তেতিয়াতো মইয়ে ধ্যান ৰাখোঁ মই নিজৰ ল'ৰা ছোৱালীৰ দৰে মই ধ্যান ৰাখোঁ কাৰণ গছ গছনি খুবেই প্ৰিয় প্ৰাকৃতিক প্ৰকৃতিক পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ মোৰ খুবেই প্ৰিয় মই খুব ভাল পাওঁ আৰু গছ গছনিবোৰৰ পৰা মই বহুত ভাল এটা অনুভৱ কৰিব পাৰোঁ সেইকাৰণে খুব ভাল লাগে মোৰ